হেল্ল' অঁ হেল্ল' অঁ হয় হয় অঁ আপুনি অঁ অঁ অঁ আপুনি ক'ৰপৰা ক'ৰপৰা ক'লে বাৰু অঁ অঁ কওকচোন অঁ অঁ চাবলগীয়া ইয়াত জেগা আছে বাৰু ইয়াত দুই তিনি জেগা তাৰে ভিতৰত আপোনাৰ পাৰিব অঁ কাজিৰঙা চাব পাৰিব আপুনি কাজিৰঙা আছে আপোনাৰ ধৰক গোলাঘাট আৰু নগাঁও দুইখন জিলাৰ মাজতে আছে অঁ কাজিৰঙা তাৰপিছত এইফালে গৰমপানী চাব পাৰে তাৰপৰা আৰু এই হেৰি গোলাঘাটৰ সীমাতে লাগি থকা কাৰ্বি আংলং জিলা আছে কাকচাং ৱাটাৰ ফল বুলি আছে জলপ্ৰপাত তাতো তালৈয়ো যাব পাৰে আমাৰ ট্ৰেভেল এজেঞ্চিৰ পৰা অঁ অঁ অঁ অঁ অঁ অঁ অঁ আপোনাক আমাৰ ট্ৰেভেল এজেঞ্চিত চবেই সুবিধা আছে থকা খোৱা আপোনাৰ গাড়ী চবেই সুবিধা কৰোঁ অঁ আমি অঁ অঁ সকলো আৰু লগতে খোৱা বোৱাৰ ব্যৱস্থাও থাকে হোটেলতে

অঁ অঁ অঁ অঁ অঁ আৰু পাৰমিশ্যন আমাৰ ট্ৰেভেল এজেঞ্চিৰপৰাই সকলো ঠিক কৰি দিয়া হয় গাড়ী অঁ অঁ আপোনাৰ গাড়ীৰ এজনো এজন এখন গাড়ী ল'লে আপোনাৰ চাৰি হেজাৰ টকাকৈ আৰু তেনেকৈ বা আপোনালোকে যদি কম মানুহ আহে তেতিয়া আমি বেলেগ টুৰিষ্টৰ লগতো আমি মানে গাড়ীখন শ্বেয়াৰ হিচাপে লৈ দিব পাৰি

অঁ অঁ অঁ নাই নাই নাপায় আপোনালোকে কিবা এটা দিগদাৰ পালে ফোন কৰি দিলেই হৈ গ'ল অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ আপোনাৰ তাৰিখকেইটা আমাৰ কেৱল আপুনি দ্বিতীয়বাৰ ফোন কৰি কৈ দিব অঁ ঠিক আছে থেংক ইউ